অ হেল্ল' এই মই অলপতে এটা এই জেকেট এটা অৰ্ডাৰ দিছিলোঁ ফাইভ থাউজেণ্ড লৈছিল সেইটো কি লেডাৰ বুলি ৰেক্সিন দিলে নেকি এইটো ইমান বেয়া যে প্ৰডাক্টবোৰ কিয় আৰু চেইনটোও বেয়া আৰু এইটো ফাটি ফাটি গৈছে জেকেটটো আজি এমাহেই হোৱা নাই এনেকুৱা হৈ থাকিলে ফিউচাৰ আপোনালোকৰ পৰা কি এক্সপেক্ট কৰিম ইমান প্ৰাইজত হাই প্ৰাইজত বস্তুবিলাক বেচি আছে কাষ্টমাৰবিলাকক লুটি আছে আমি কি কৰিম কি এক্সপেক্ট কৰিব পাৰোঁ নেক্সট আপোনালোকৰ পৰা অ মই এইটো ঘূৰাই দিম ৰিফাণ্ড কৰি দিব মোক ঠিক আছে অহ হ'ব